নল'জি এটা টেকন'ল'জি যিয়ে লিখা শব্দ

কিতাপ বা ইমেইল মেনুজাতীয় বস্তু

এইটোৱে সিহঁতৰ সিহঁতে এলেক্সা চিৰি আৰু বি মাই আইছ জাতীয় এপচে এপছৰবোৰৰ জৰিয়তে আমি এই টেকন'ল'জি ব্যৱহাৰ কৰিব পাৰোঁ এই এপ্ছবোৰ